হেল্ল' হয়

হয় হয় ৰাখোঁ পি জি ৰাখোঁ হয় হয় হয় পাব অ' পাব আমাৰ তাত গাৰ্লছ পি জি আছে বইজ আছে এক্সট্ৰা গাৰ্লছ আছে নাই নাই এক্সট্ৰা এক্সট্ৰা অ' থ্ৰী ছিটাৰ থ্ৰী ছিংগল ছিটাৰ নাই

টু ছিটাৰ হৈ যাব টু আৰু থ্ৰী আছে ছিংগল নাই অ' পাৰ হেড আমাৰ থ্ৰী থাউজেনকৈ হয় হয় পাৰ বেড থ্ৰী ছিটাৰ ত তেনেকুৱাই পৰিব অলপ বেছি পৰিব পানী পানী আমাৰ টুৱেণ্টি ফ'ৰ আৱাৰ্ছ পানী পাব অ' ৱাইফাই পাব পানী পাব তাৰপাছত আপোনাৰ আমাৰ প্লে'গ্ৰাউণ্ড আছে আৰু টি ভি ৰুম এক্সট্ৰা আছে ডাইনিং এক্সট্ৰা আছে তেনেকুৱা আছে টাইমৰ আছে টাইমৰ ৰেষ্ট্ৰিকচন হ'ব আমাৰ দহটালৈ গে'ট খোলা থাকিব তাৰপৰা ষ্ট্ৰিকলি প্ৰহেবিটেড ওলাই যাব নোৱাৰে আৰু তাৰ আগতে সোমাব লাগিব আলহ আলহী চালহী ফ্ৰেণ্ডছ যদি আহে তেতিয়াহ'লে থকা মেলা বেলেগত হ'ব ইয়াতে নহ'ব অ' এনেই আহিব পাৰে আহিব পাৰিব কিন্তু থাকিব নোৱাৰে অ' আৰু ল'ৰা ল'ৰা ল'ৰা আহিব নোৱাৰে কি কয় ট'টেল পি জিত আমাৰ ছোৱালী এনেই পঞ্চাছ জনীমান আছে থ্ৰী ছিটাৰ আছে টু ছিটাৰ থ্ৰী ছিটাৰ এনেকৈ হয় আৰু কিবা সুধিব হয় হয়